জীৱ জন্তুসমূহৰ ক্ষেত্ৰত বেয়া ঘটনা সন্মুখীন হৈছোঁ বতৰ সলনি হোৱাৰ লগে লগে কিছুমান বেমাৰ আজাৰে দেখা দিয়ে সেই বেমাৰত পৰি কিছুমান জীৱ জন্তু মৃত্যুমুখতো পৰে জীৱ জন্তুসমূহৰ খাদ্যৰ নাটনি হ'লেও সমস্যা হয় প্ৰকৃতিক দুৰ্যোগ অৰ ফলতো কেতিয়াবা জীৱ জন্তুসমূহৰ ক্ষতি হয় ক্ষয়ক্ষতি হয় বানপানীৰফলতো কেতিয়াবা জীৱ জন্তুবিলাকৰ থাকিবলৈ ঠাই নোহোৱা হোৱাৰ ফলত মৃত্যুমুখত পৰে সৰু অৱস্থাত জীৱ জন্তুবিলাকৰ ভালদৰে যত্ন ল'বলগীয়া হয় কেতিয়াবা সৰু অৱস্থাতে বেমাৰত পৰি মৃত্যুমুখত পৰে প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ ফলত জীৱ জন্তুৰ বহুতো থাকিবলৈ ঠাই নহয় আৰু বানপানী হওতে জীৱ জন্তু বেমাৰত পৰে খৰালি দিনত চৰণীয়া পথাৰৰ অভাৱতো খাদ্যৰ নাটনি হোৱাৰ ফলত জীৱ জন্তু মৃত্যুমুখত পৰে খাদ্যৰ যোগান দিব নোৱাৰা ফলতো জীৱ জন্তুৰ মৃত্যুমুখত পৰে বতৰৰ সলনি হ'লে বাৰিষা দিনত অত্যাধিক বৰষুণ হ'লেও জীৱ জন্তুবিলাক পোহনীয়া জীৱ জন্তুৰ চৰিবলৈ ঠাই নোহোৱা হয় আৱদ্ধ হৈ থাকিবলগীয়া হয় গঁৰালতে খাদ্যৰ যোগান দিব নোৱাৰাৰ ফলতো মৃত্যুমুখত পৰে বাৰিষাকালত অত্যাধিক বৰষুণৰ ফলত গঁৰালসমূহ অপৰিষ্কাৰ হৈ পৰে তেতিয়াই জীৱ জন্তু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে বানপানীৰ সময়ত চিকিৎসাসেৱা দিবলৈ দিয়াত অসুবিধা হ'লেও জীৱ জন্তু মৃত্যুমুখত পৰে খাদ্য যোগান দিলেও চিকিৎসাসেৱা ভালদৰে দিব নোৱাৰাৰ ফলত জীৱ জন্তুৰ মৃত্যুমুখত পৰিবলগীয়া অৱস্থা হয় বা ঠাইৰ অভাৱতো জীৱ জন্তু বেমাৰত পৰে